আজিকালিৰ যুগত যিহেতু সকলোৱে ভাৱে যে তেওঁ এজন ভাল ডক্টৰ ইঞ্জিনিয়াৰ ভাল ভাল এটা কোম্পানিত চাকৰি বিদেশত গৈ চাকৰি কৰাৰ সপোন দেখে তেনেস্থলত বহুতো যুৱক যুৱতীয়ে এনেও আছে যিবোৰে ভাৱে যে কৃষি বৃত্তিটোও এটা ভাল কৃষি বৃত্তিটোও এটা ভাল জীৱন ধাৰণৰ উপায় বহুতো যুৱক যুৱতীয়ে হয়তো আগৰ নিচিনা তেনেকে নাঙল মাৰি বা পথাৰত হাল চৰাই কাম নকৰিব পাৰে হ'লেও কৃষি বৃত্তিটো আমাৰ দেশৰ প্ৰধান প্ৰধান কাৰ্য বুলি আমি ধৰিব লাগে যিহেতু ময়ো যিহেতু মইও এইটো প্ৰজন্মৰে ছোৱালী তেনেস্থলত মই কেতিয়াও নাভাবোঁ যে কৃষি বৃত্তিটো কেতিয়া কেতিয়াবা কিবা ভুল বৃত্তি বা মই তেনেকে কেতিয়াও না নাচাও তেনেকুৱা কোনো কৃষকক যে তেখেত কোনোবা সৰু মানুহ কাৰণ যদিহে তেখেতে যদি আমাৰ কাৰণে তেনেকে ৰ'দত হাল নামাৰি ৰ'দত পথাৰত নগৈকেনে যদি তেখেতেও ভাৱিল হয় যে মই ইঞ্জিনিয়াৰ হ'ম বা মই ডক্টৰ হ'ম বুলি তেতিয়া তেতিয়াহ'লে ছাগে আমি তেনেকে খাব নাপালো হয় ভাল খোৱা বস্তু আমি আমাৰ দেশৰ প্ৰধান কৃষিয়েই প্ৰধান কাৰ্যটোৱে হ'ল কৃষি পদ্ধতি যিটো ধান আমাৰ ইয়াৰ হয় সেইটো যিটো ধান অসমত হয় বা ইণ্ডিয়াত হয়

সেইটো আমি কেতিয়াও বাহিৰৰ পৰা আনিব নোৱাৰো কৃষি বৃত্তিটোৱে আমাৰ দেশক যিখিনি উপাৰ্জন দি আছে যিখিনি আমাৰ ইকনমিক্সত হেল্প কৰি আছে সেইখিনি সেইখিনি সেইখিনি হয়তো বহুতো মাল্টিনেচনেল কোম্পানিত কাম কৰি বেলেগে পায় আছে তেনেস্থলত যদিহে আমাৰ দেশৰ পৰা আমাৰ দেশতে আমাৰ অসমতে যদিহে তেনেকে কাম কৰি পইচা ওলাই আছে তেতিয়া সেইটোও কৃষিবৃত্তিটো সম্ভৱ নতুন কৃষি পদ্ধতি হিচাপে আজিকালি যেনেকে ট্ৰেক্টৰ ইউজ কৰে বা আগতে মাটিৰ পৰীক্ষা কৰি চায় এনে এনেবোৰে আজিকালি আমি আমাৰ যিহেতু চহৰবোৰত গছ গছনিৰ অভাৱ তেনেস্থলত যেতিয়া আমি গাওঁবোৰলৈ যাওঁ খেতি বাতি দেখোঁ খেতি পথাৰ দেখোঁ তেতিয়া আমাৰ মনটো বহুত ভাল লাগে খেতি দেখোঁ হয় ময়ো ভাৱো যে মই খেতি কৰিলেও ছাগে তেনেকেই সুখত থাকিব পাৰিলো হয়